আমাৰ ৰাজ্য অসমত প্ৰধান ধৰ্মীয় উৎসৱ অনুষ্ঠানবোৰ দিপাৱলী ঈদ খ্রীচমাছ বিহু আমি সাধাৰণতে বিহু পালন কৰো বিহু আমাৰ জাতীয় উৎসৱ অসমৰ মূল উৎসৱ বিহু এই বিহু অসমৰ অসমীয়াসকলে পালন কৰে সাধাৰণতে বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুক ৰঙালী বিহু কাতি বিহুক কঙালী বিহু আৰু মাঘ বিহুক ভোগালী বিহু কোৱা হয় বিহু আগদিনাখন উৰুকা বুলি কোৱা হয় বিহু বহাগ বিহু বহা বিহু বা ৰঙালী বিহু বসন্তৰ আগমন পতা হয় বহাগ বিহু বা ৰঙালী বিহু অহা লগে লগে প্ৰকৃতি জিলিকি উঠে আৰু কুলিয়ে মাত মাতে বহাগ বিহু সাধাৰণতে সাতদিন উদযাপন কৰা হয় বহাগ বিহু প্ৰথম দিনা গৰু বিহু বুলি জনা যায় এই বিহু ডেকা গাভৰু লগ লাগি অসমীয়া বিহু হুঁচৰি গায় কাতি বিহু বা কঙালী বিহু কাতি বিহু সাধাৰণতে আহিন মাহ আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা উদযাপন কৰা হয় এই মাহৰ সময়ত মানুহে ধান চপায় এই বিহু সকলো বস্তুৰ অভাৱ হয় বয় বস্তুৰ অভাৱ হয় ইয়াক কাতি বিহু বোলা হয় কাতি বিহু বা কঙালী সাধাৰণতে মানুহৰ তুলসী গছত আৰু শস্য পথাৰত মাটিৰ চাকি দিয়ে আৰু আকাশবন্তি জলায় মাঘ বিহু বা ভোগালী বিহু পুহ আৰু মাঘ মাহৰ মাঘ বিহু বা ভোগালী বিহু উদযাপন কৰা হয় মাঘ বিহু বা ভোগালী বিহু মূল আকৰ্ষণ মেজি এই বিহু ডেকা গাভৰু ল একেলগে লগ হৈ পথাৰৰ নৰা কাটি ভেলাঘৰ আৰু মেজি তৈয়াৰ কৰে আৰু এই ভেলাঘৰত ডেকা গাভৰু লগ হৈ এসাঁজ ভোজ তৈয়াৰ কৰে এই উৎসৱত সাধাৰণতে মানুহে খাবৰ বাবে নতুন চাউলে আৰু তিল নাৰিকল পিঠা আদি বিভিন্ন খাদ্য প্ৰস্তুত কৰে যেনে চাউলেৰে প্ৰস্তুত কৰা জলপান চাউল আৰু তিলে প্ৰস্তুত কৰা তিলৰ পিঠা চাউল আৰু নাৰি নাৰিকলে প্ৰস্তুত কৰা নাৰিকল লাৰু ইত্যাদি